অ' হেল্ল' দাদা অ' কাজিৰঙা চাবলৈ যাম বুলি ভাবিছোঁ এনে কেনেকুৱা কেনেকুৱা ধৰণৰ হেৰি হ'ব বাৰু কি কি বস্তু দেখা পাম এতিয়া এনে এইটো চিজনত হয় হয় হয় হয় ঠিক আছে বাৰু তেতিয়াহ'লে মই আপুনি ক'লে যেতিয়া মই নিশ্চিন্তভাৱে যাম বাৰু আৰু দেখি পাম বুলি আশা কৰিছোঁ ঠিক আছে অ'কে